গ্ৰামাঞ্চলৰ লোকক খেলে লাভান্বিত কৰা বহুটো উপায় আছে যেনে খেল খেলোঁতে মানুহৰ মন মগজু আৰু শৰীৰৰ গোটেইবিলাক অংগ সুস্থ হৈ থাকে সদায় খেল খেলিলে মানুহৰ ভাগৰ নালাগে আৰু যদিও ভাগৰ লাগে তেনেহ'লে টোপনিটো ভালকৈ আহে